হেল্ল' হেল্ল' হেল্ল' অঁ কি হেল্ল' অঁ মোৰ এই মাতটো অহা নাই ৰহ অঁ অঁ আহিছে অঁ এই এনেই বাহিৰত থিয় দি আছোঁ অঁ ৰুমতে আছোঁ আজি ডিপাৰ্টমেণ্ট নগ'লো আৰু বৰষুণ দিছে যে

ক'ত যাম বুলি ভাবিছা অঁ দেবাঙ্গী অঁ অঁ অঁ অঁ অঁ গ'লে যাব পাৰি

যাব

অঁ অঁ অঁ যাম অঁ অঁ অঁ অঁ যাব পাৰিম দিয়া অঁ এই দুইদিন যোৱা নাই ৰ'বা এই বৰষুণৰ কাৰণেই যোৱা নাই যাবৰ ইচ্ছা যোৱা নাই তাৰমানে অলপ ৰূমতে পঢ়া শুনা কৰি আছোঁ আৰু

অঁ তাইকো ল'বা তেতিয়া হ'লে একেলগে যাম

আহোতে কিবা খাইয়ে আহিব পাৰিম একেলগে ন ৰাতি আৰু ঘৰত ভাত নবনালেও হ'ব

নাই নাই নাই অকলেই খাওঁ ৰবা

অঁ যাম দিয়া